ঐ জাননে মাৰ্কেটত গৈছিলোঁ হাঁ কালি ইমান ধুনীয়া এযোৰ ইয়াৰৰিং দেখিলোঁ মই ননাকৈ থাকিবই নোৱাৰিলোঁ ইয়াৰৰিঙযোৰ বেছি পইচাও লোৱা নাই মাত্ৰ ৱান ফিফটি লৈছিলে ধুনীয়া লাগিছে বেছি ডাঙৰো নহয় বেছি সৰু নহয় মেডিয়াম ছাইজ আৰু আজিকালি যে ওলাইছে অলপ বেলেগ বেলেগ নতুন মডেল তেনেকুৱা ধৰণৰ মানে বহুত ভাল লাগিছে আৰু কাণ ইয়াৰৰিঙযোৰ